বিদ্য়ালয় সমাৱেশত মই অংশগ্ৰহণ কৰিছোঁ চাইছোঁ নিজে মোৰ ইয়াত বিদ্য়ালয় সমাৱেশত মোৰ অভিজ্ঞতা যথেষ্ট ভাল কাৰণ মই যেতিয়া ছাত্ৰী আছিলোঁ তেতিয়া বিদ্য়ালয় সমাৱেশত মই নিজে অংশগ্ৰহণ কৰিছিলোঁ খুব ভাল লাগিছিলে তেতিয়া গোটেই লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত নাচোঁ গাওঁ এককভাৱেও বা গ্ৰুপতো দুইভাগে পাৰফৰমেন্স আগবঢ়াইছোঁ বিদ্য়ালয় সমাৱেশবোৰত এতিয়া যেতিয়া ডাঙৰ হ'লোঁ এতিয়াতো তাত আৰু যোগদান কৰিব নোৱাৰোঁ কিন্তু চাই ভাল লাগে মই বিদ্য়ালয় সমাৱেশসমূহ চাবলৈ যাওঁ তেতিয়া দেখোঁ যে ল'ৰা ছোৱালীবিলাকে নিজৰ প্ৰতিভাবোৰ তাতে প্ৰদৰ্শন কৰে নাচে গাই বা সাহিত্য়ৰ ক্ষেত্ৰতো তৰ্ক প্ৰতিযোগিতা বা এনেকুৱা ধৰণৰবিলাক চাই খুব ভাল লাগে বিদ্য়ালয় সমাৱেশবোৰততো মানে শিক্ষক শিক্ষয়িত্ৰীসকলৰো বক্তৃতা প্ৰদান কৰে তেওঁলোকে তেওঁলোকৰ বক্তৃতাসমূহ শুনিও যথেষ্ট অনুপ্ৰাণিত হ'ব পাৰি মানে জীৱনৰ বিষয়ে বহুত কথা জানিব পাৰি লিখা পঢ়াৰ বিষয়েও জানিব পাৰি গতিকে বিদ্য়ালয় সমাৱেশত মোৰ অভিজ্ঞতা যথেষ্ট ভাল বুলি ক'ব পাৰিব ক'ব পাৰি